হেল্ল' অঁ বাইদেউ অঁ কালি যাব নে বিয়া খাব অঁ ৰতনপুৰত বৰ জোৰ কৰি মাতিছেহে যাম দিয়ক গধূলি মানে অঁ তাকেটো যাম দিয়ক গৈ ভাল লাগিব অঁ অলপ ষ্টাইল চাইল কৰি আহিব তাকেটো আজিকালিৰ বিয়া কি খাব সেইদিনাখন মনত আছে না ৰমনীৰ জীয়েকৰ আছে না মনত আপোনাৰ একদম পূৰা মনত ৰাখি দিছে সেইখন বিয়া একদম কথাৰ কথাৰ সাগৰ একদম কথাৰ সাগৰ একদম কইনাটো দেখা নাই কইনাটো দেখা নাই বৰ তাহোন গতে কৈছিল কিবা হাজাৰ টকা দি পাটৰ দিছে বোলে পাটৰ পাটৰ ছেট অঁ হয় নিকি ফাৰ্নিচাৰো দেখিছে নে বা ইমান ৰংটো ভাল লগা নাই কিবা উজ্জ্বল নহয় আজিকালি ফাৰ্নিচাৰ চিক চিকীয়া হৈ থাকিব লাগে অঁ আৰু খোৱা লোৱাও দেখিছে নে কিবা মানে ভাল লগা নাই খাই একদম ভাল লগা নাই একোৱে তে মই আহিয়ে গেষ্টিকৰ গেষ্টিকৰ টেবলেট খাইহে ৰক্ষা মোৰ আৰু অঁ হয় নিকি আপোনালোকৰ ভালে দিয়ক মোৰ গা বেয়া মানে সেই বেলেগ হোৱা নাই গেষ্টিক উঠিছে অলপ গেষ্টিকৰ টেবলেট এটা খাইছোঁ আহি

মস্ত জালাও দিছে আঞ্জা কিখনত ক'ৰপৰা বা আনিছে ৰান্ধনি

অঁ দিয়ক হ'ব দিয়ক অ' আহি ফোন কৰিব কালি মই ফোন কৰিম দিয়ক একবাৰ দিয়ক দিয়ক দিয়ক